হয় মোৰ প্ৰিয় কিতাপৰ চিৰিজ আছে তাৰে এখন কিতাপৰ নাম হৈছে পলিটিকেল হিষ্ট্ৰী অফ আছাম গ্ৰন্থখনি লিখিছে এছ কে বৰপূজাৰীদেৱে গ্ৰন্থখন অসমৰ ৰাজনৈতিক পটভূমিৰ ওপৰত লিখিছে আৰু এই গ্ৰন্থখন অধ্যয়ন কৰিলে আমি অসমৰ ৰাজনৈতিক পটভূমিৰ সম্পৰ্কে জানিব পাৰোঁ তেওঁ প্ৰাগজ্যোতিষপুৰৰ ইতিহাসৰ পৰা আহোমসকলৰ ইতিহাস আৰু ইংৰাজসকল অহাৰ সময়লৈকে এই গ্ৰন্থখনত উল্লেখ কৰিছে আৰু ইয়াৰ তিনিটা চিৰিজ আছে এই গ্ৰন্থখন মই বৰ্তমানলৈকে এবাৰ পঢ়িছোঁ